ঐ ঐ কি আছিলে এই এই ফাৰ্মাৰৰ যে পইচা আহিছে তই পাইছ নে পাৱা নাই অ' এই কিবা ইমানকৈ সোমালাক নেকি পাঁচ হাজাৰ না কিমানকৈ সোমাইছে নেকি এইবাৰ অ' আৰু এইবাৰ খেতি চেতি কেনে খেতি কৰিছ ন আৰু সেই কি নতুনকৈ বীজ দিব বোলে এইবাৰ

তাৰ সেইকাৰণেটো তোক মই ফোন মাৰছিলোঁ কেথেন যাবি আহাকালি শেষেই হৈ যায় নেকি আৰু আজি ভাতি কেটা বাজিছে এথেন দুটা বাজলাক তই চাৰিটা মানক লেগি না ৰাতি আন্ধাৰে হয় নেকি অ' অ' অ' এই সেইটো কৰিছিলোঁ ৰ তই কৰিছ নেকি তই কৰিছ নেকি

অ' অ' সেইটো এই মোৰ মোৰ এই যাবাৰ যাবাৰ বেয়া লছ গৈছে এইবাৰ অলপমান ঠিকে আছে খেতি দে আজি আজি হ'লি চাৰিটা চাৰে তিনিটা মানত ওলাবি সেই কৰিব লাগিব পঞ্চায়তত যায় বীজকেইটা লৈ আহিব লাগিব দে থাক হ'লে